মই এজনী ৰান্ধনী হিচাপে ৰান্ধি খুবেই ভালপাওঁ আৰু সদায়েই এটি নতুন নতুন ৰেচিপি বনায় আৰু এই বনোৱা ৰেচিপিটো আনক খোৱাই খুবেই আনন্দ প্ৰকাশ পাওঁ আনন্দ পাওঁ বা ভালপাওঁ আৰু এই নতুন ৰেচিপি এটা এইটো বনাবলৈ যাওঁতে মই ভবাৰ দৰে হ'বও পাৰে ৰেচিপিটো বা নহ'বও পাৰে বা সেই সোৱাদটো ৰেচিপিটোত উঠিবও পাৰে বা নুঠিবও পাৰে কিন্তু মই যেতিয়া এটি নতুন ৰেচিপি অনুকৰণ কৰি বনাওঁ সেই ৰেচিপিটো বনাওঁতে যদি মই আশা কৰাৰ ধৰণে ৰেচিটিপিটো হৈ নুঠে তেতিয়া মই এজনী ৰান্ধনী হিচাপে সেই খাদ্য় বস্তুখিনি নষ্ট নকৰিবলৈ চেষ্টা কৰোঁ কিয়নো অন্নপূৰ্ণা হিচাপে খাদ্য় নষ্ট কৰাটো খুবেই বেয়া বুলি ভাবোঁ গতিকে সেই নতুন খাদ্য়টো বনাবলৈ যাওঁতে যদি বেয়া হৈ বা সোৱাদযুক্ত হৈ নুঠে গতিকে নষ্ট নকৰি সেই খাদ্য়টো নিজৰ সৃষ্টিত কেনেকৈ ব্য়ৱহাৰ কৰিব চেষ্টা কৰোঁ আৰু পেলাই নিদি সেই খাদ্য়টোক খাব পৰাকৈ বনাব চেষ্টা কৰোঁ এই চেষ্টা কৰোতে হয়তো ভবা ধৰণে হৈ নুঠিবও পাৰে বা কেতিয়াবা হৈ নুঠেও কিন্তু এজনী ৰান্ধনী হিচাপে মই সেই খাদ্য়খিনি সকলোকে খাব পৰাকৈ বনাওঁ